হয় অ সেইটোৱেই সিটো ঘৰত বাৰু এনেকৈ প পঢ়া শুনাটো টাইমমতেই কৰে ময়োতো চাই থাকোঁ তাক হয় হয়

হয় নেকি আচ্ছা আচ্ছা

আৰু তাৰ যে লগৰ কোনোবা আৰু কাৰো কাৰ বেয়া হৈছেনো এনেই হয় অ হয় ঠিক আছে দিয়ক লগ পাম তেনেহ'লে মোক এবাৰ মঙলবাৰে ন' আচ্ছা আচ্ছা ঠিক আছে হ'ব দিয়ক ৰাখিছোঁ